আজিকালি ছ'চিয়েল মিডিয়া নোহোৱাকৈ মানে যি চলাটো বহুত টানেই হৈ পৰিছে মই নিয়মীয়াভাৱে ফেচবুক হোৱাটছ্এপ ইউটিউব ব্যৱহাৰ কৰোঁ এতিয়া হোৱাটছ্আপটো নোহোৱাকৈতো আজিকালি নহয়েই হোৱাটছ্আপটোত যিবোৰ লগা বা নিজৰ লগৰ লগত নাইবা যিকোনো মানুহৰ লগত কথা পতা যায় ঠিক তেনেদৰে ইউটিউবত মই নিজৰ মানে কি কয় ক্লাছ মেডিকেলৰ ক্লাছ কিছুমান নাইবা কিছুমান মনোৰঞ্জনৰ ভিডিঅ' তেনেকুৱাকৈ চোৱা যায় কাৰণ মানে এতিয়া যিহেতু মই চিকিৎসকৰ লাইনত আছোঁ মই মানে সময়টো বহুত কমকৈ পাওঁ মানে সময়টো মানে বেছিকৈ পঢ়িব লাগে সেইকাৰণে মানে ছ'চিয়েল মিডিয়াটো অলপ মানে আগতে যিমান ইউজ কৰিছিলোঁ তাতকে মানে অলপ সময়টো এতিয়া কম পাওঁ সেইকাৰণে মানে অলপ কমকৈ ব্যৱহাৰ কৰা যায় কিন্তু মানে কমকৈ ব্যৱহাৰ কৰা গ'লেও এইবিলাক মানে আজিকালি ছ'চিয়েল মিডিয়া নোহোৱাকৈ চল চলিব নোৱাৰি ছ'চিয়েল মিডিয়াটো লাগিবই এই হোৱাটছ্এপত এতিয়া লগৰ লগত এই কিছুমান ইম্প কথা পতা যায় নাইবা কিছুমান নিজৰ ঘৰৰ মানুহৰ লগতে মেছেজ কৰা নাইবা হেৰি ফোন কৰা তাৰ কাৰণে ব্যৱহাৰ কৰা যায় ইউটিউবটোত কিছুমান কি মনোৰঞ্জনৰ ভিডিঅ' নাইবা মোৰ কিছুমান লাগতিয়াল কিছুমান কথা নাইবা কিছুমান ক্লাছৰ ভিডিঅ' যিবিলাক ইউটিউবত আজিকালি বহুত ক্লাছৰ ভিডিঅ' হৈছে ডাঙৰ ডাঙৰ মাষ্টৰে বহুত বিদেশৰ পৰা পঢ়ায় বস্তুবিলাক সেইবোৰ চাবৰ কাৰণে ইউটিউবটোৱে বহুত সহায় কৰে